হেল্ল'

হয় হয় মই কাপোৰৰ দোকান এখন দিম এমাউণ্টো ন পইচাটো হয় দুই লাখমান লাগিছিলে

নাই মই মানে ভাবিছিলোঁ আপুনি এনেই ইণ্টাৰেষ্টটো দিয়ে ন পঞ্চায়তত হয় আপুনি কিমান মানত ইণ্টাৰেষ্টটো দিয়ে বা সেইটো তেনেকে গম নাপাও বিশেষ টু পাৰ্চেন্টকে ন অঁ টু পাৰ্চেন্টটো যিহেতু বেছি অলপ কমি হ'লে ভাল আছিলে মানে ধৰক ওৱান পাৰ্চেন্ট মানকে হয় এইটো হয় বাৰু এবাৰ বিজনেছটো ষ্টাৰ্ট মানে ভালকে চলিলেতো ধৰক প্ৰয়োজন হ'লে আপোনাৰ পৰা লোৱা যাবই কাপোৰৰ বিজনেছটো কেতিয়াও বন্ধ নহয় এবাৰ ভালকে চলিলে বিজনেচটো চলি যাব আপোনাৰ পিছৰ প্ৰয়োজন হলে আপোনাৰ পৰাই ল'ম কেতিয়াবাৰ আপোনাক টু পাৰ্চেটকে দিয়া যাব ফাৰ্ষ্ট টাইম ষ্টাৰ্ট কৰোঁতে যদি অকণমান কমাই লয় হয় মানে মেইনটো পইচাটো প্ৰব্লেম ন পইচাটো পোৱাৰ পিছত ধৰক কিবাকিবি বস্তুবোৰ ল'ব লাগিব ৰুমটো বনাব লাগিব এনেকে অলপ সময় লাগিব দুই লাগিব দুই তিনিমাহমান পিছত

হয় হয় হয় মানে আপোনাক ফাৰ্ষ্ট এমাউণ্টটো মই বাৰু এক বছৰৰ কাৰণে ল'ম এক বছৰৰ ভিতৰত আপোনাক ৰিটাৰ্ণ কৰিম নেক্সট আকৌ ল'ম যদি এইবাৰ ভাল আপোনাৰ যদি ভাল হয় মোৰ যদি ভাল হয় নেক্সট অকমান বেছিকে ল'ব পাৰিম দিনটো মানে একবছৰ মানে কিমান দিন ৰাখিম সেইটো ন হয় এক বছৰমান ৰাখিম আৰু এক বছৰ বাৰমাহ আপোনালোকে কিবা লিখা লিখি কৰে ন এগ্ৰিমেণ্ট কৰি পইচাটো হয় হয় হয় ফাৰ্ষ্ট মই ভাবিছোঁ এক বছৰৰ কাৰণে ল'ম একবছৰ মই নিজৰ বিজনেছটো চাই লওঁ আপুনিও চাই লওক আপোনাৰ লাভটো কেনেকুৱা কি হয় নেক্সট মই এক বছৰত উঠাই দি কিনে আকৌ নেক্সট ল'ম বুলি ভাবিছোঁ আপোনালোকে একবছৰ হয় হয় হয় হয় হয়

অঁ হয় আমাৰ এখন যিহেতু নতুনকে হ'ব সেইকাৰণে অলপ নতুন ষ্টাৰ্টিঙতলে মানে কমকে বিচাৰিছিলোঁ আৰু আপুনি যদি দিব পাৰি কমকে আপোনাৰ পৰাই ভাবিছোঁ হয় হয় হয় ভালে চলে ঠাই বুজি কিনে ভালে অঁ মানে আইটেম যিখিনি ছোৱালী মানুহৰ যিখিনি প্ৰয়োজনীয় বস্তু হয় সেইখিনি ছোৱালী মানুহে স্পেচিয়েল মানুহে ছোৱালীৰ কাৰণে আৰু আৰু যদি পিছত মানে ভালকে চলে তেতিয়াহ'লে আমি বস্তু আৰু মানে বঢ়াম বুলি ভাবিছোঁ আশা আছে আপুনি পইচাখিনি কেতিয়া মানে দিব পাৰিব অঁ হয় অঁ হয় দহদিনমান ভিতৰত দিব পাৰিব ন হয় হয় আপুনি যদি দহদিনমানৰ ভিতৰত দিব পাৰে তেতিয়াহ'লে মই কামখিনি আগবঢ়াব পাৰিম সেইটো ৰুমটো ঠিক কৰিব লাগিব ৰেটবোৰ বনাব লাগিব হয় অঁ হয় হয়

হয় হয় তেনেকেই ঠিক আছে বাৰু আপুনি মোক টকাখিনি